অঁ মই আপোনালোকৰ দোকানলৈ আহিলোঁ কেইটো কেইটামান বস্তু অৰ্ডাৰ দিবৰ কাৰণে এই আমাৰ সোমবাৰলৈ বাৰ্থডে আছে বাৰ্থডে কাৰণে প্ৰথম আমাৰ অৰ্ডাৰ ল'ব আৰু এটা লওক আপোনালোকে কেকটো কেকটো প্ৰথম অৰ্ডাৰ হেৰি বিশেষকৈ কেকটো থাকিব লাগিব ভাল বনাব লাগিব মানে দুই কে জি চাইজৰ বনাওক দুজনে তাত লাগিব ক্ৰিম লাগিব চকলেট লাগিব ভালকৈ বনাব লাগিব আৰু আৰু তাৰ উপৰিও আমাৰ মিঠাইও অৰ্ডাৰ আহিব মিঠাই লাগিব আমাৰ প্ৰায় দহ পোন্ধৰ কেজিমান লাগিব পোন্ধৰ কেজিমান লাগিব বিশেষকৈ ৰসগোল্লা লাগিব লালমোহন লাগিব আৰু নিমকি লাগিব এইবিলাক অৰ্ডাৰ হেৰি বনাই দিব লাগিব আৰু তাৰিখমতে আমি পাব লাগিব বস্তুটো আৰু একেদিনাই বনোৱা হ'ব লাগিব ভাল হ'ব লাগিব নহ'লে নহ'ব ভাল বস্তু দিব লাগিব আপোনালোকে আৰু ভাল সেই সময়মতে আমি পাব লাগিব যদি কিবা কিবি টাইমটো লেট হয় কিন্তু তেতিয়াহ'লে দিগদাৰ হ'ব অঁ ইমানেই